অঁ কওকচোন হয় লাগিছে অঁ কওকচোন

অঁ ষ্টাফৰ মানুহবোৰ নতুন যে সেইকাৰণে অকণমাণ দিগদাৰ হয় হ'ব বাৰু একো নাই মই কৈ দিম বাৰু ঠিক আছে হ'ব দিয়ক অঁ নাই নাই নাই নাই কিয় বেয়া পাম বেয়া নাপাওঁ সেইটো আমাৰ আৰু কৰ্তব্যই অঁ হ'ব দিয়ক